অঁ কওক কোনে কৈছে হয় হয় কওকচোন

এই আমাৰ ইয়াততো ঠিকেই আছে কিন্তু কথাটো হ'ল এই ঘৰত কি আঁকিবলৈ মন নকৰে নেকি হেৰি কৰিব আপুনি যেনেকৈ সৰু ল'ৰাক যেনেকৈ শিকায় ঠিক শূন্য এটাৰ পৰা অকণমান কাটি তাৰপিছত এই তেনেকৈ যেনেকৈ ৰঙালাওটো বনাই আঁচ আঁচ হেৰি কৰে ঠিক তেনেকৈ লাহে লাহে শিকাই গৈ থাকিব নিজে শিক ল'বগৈ নহয় কিয় নল'ব আচ্ছা হেৰি মন দিবলৈ কিবা এটা বস্তুৰ আকৰ্ষণ কৰাব লাগিব তেতিয়াহে মন দিব নাই নাই মোৰ মোৰ ওচৰত আমাৰ ওচৰত তেনেকৈ গণ্ডগোল কৰা নাই এই সি খেলাৰ প্ৰতি বেছি ধাউতি হৈছে নেকি সেইকাৰণে হেৰি কোন কি কয় ঘৰত মন দিছে

বাৰু হেৰি কৰিব মই তাক ঘ স্কুললৈ আহিলে ভালকৈ বুজাই পঠিয়াই দিম আপুনি চাব অ' চাবলৈ ক'ম